পাঁচ জানুৱাৰী দুহেজাৰ ওঠৰ চন তিনি মে' দুহেজাৰ সোতৰ চন ছয় আগষ্ট দুহেজাৰ ঊনৈছ চন দুই ছেপ্টেম্বৰ দুহেজাৰ বিছ চন পাঁচ অক্টোবৰ দুহেজাৰ বাইছ চন